ফটো তুলিবলৈ মই বিভিন্ন জেগাত যাওঁ আৰু নেচাৰৰ যিবিলাক দৃশ্য সেইবিলাকৰ ফটো তুলি বিশেষকৈ ভাল পাওঁ ইয়াৰ লগতে মানুহবিলাকৰ যি পৰ্ট্ৰেইট ফটোগ্ৰাফীবিলাক যি কয় পৰ্ট্ৰেইট ফটোবোৰ তুলিও ভাল লাগে মই কেতিয়াবা যদি বাহিৰলৈ কিবা কামতো যাওঁ বা ফুৰিবলৈ যদি যাওঁ ক'ৰবালৈ প্ৰকৃতিৰ মাজলৈ বিশেষকৈ সেইবোৰৰ দৃশ্যবোৰ লেণ্ডস্কেপবিলাকৰ ফটো তুলি ভাল লাগে আৰু তেনেকৈ ধৰণে মই ফটোবোৰ তুলি ফেচবুক বা ইনষ্টাগ্ৰাম বা মোবাইলৰ যি হোৱাটছআপ আছে হোৱাটছআপতো শ্বেয়াৰ কৰোঁ মানুহবিলাকৰ মাজত ফটো তুলি ভাল লাগে আৰু কিছুমানে মোৰ কাৰণে মোৰ ওচৰলৈ ফটো তোলাবলৈ আহে মই যেতিয়া ফুৰিবলৈ যাওঁ কেমেৰাটো হাতত লৈ যাওঁৱে কিন্তু কেতিয়াবা বাই চাঞ্চ যদি কেমেৰাটো থাকি যায় তেতিয়া মই ফটোবিলাক মোবাইলতে তুলি আনো তুলিবলৈ কিছুমান টেকনিক কিছুমান থাকে আৰু সেইবিলাকৰ ভিতৰত মানে ক'ব পৰাকৈ এটা টেকনিক হৈছে ৰুল অফ থাৰ্ড তাত মানে নডা নটা পইণ্ট পোৱা যায় আৰু নটা পইণ্টৰ মাজভাগত থৈ যিকোনো এটা অবজেক্টত ফটো তুলিব লাগে তেতিয়া বিশেষকৈ আমাৰ চকুটোৱে ভালকৈ মানে ফটোখিনি ধুনীয়াকৈ চাব পাৰে আৰু ফটো এখন ভাল হৈছে বা উৎকৃষ্ট মানদণ্ডৰ হৈছে বুলি আমি ধৰিব পাৰোঁ ইয়াৰ লগতে যেতিয়া আমি ফটো তুলোঁ কিছুমান ৰুল যেনেকৈ মই ক'লোঁৱেই ৰুল অফ থাৰ্ড বা পাবলো পিকাচো যি কিছুমান ফটো আছে সেইবিলাকে মানে কিছুমান ধৰি লওক ওৱান থাৰ্ড ওৱান ফৰ্থ মানে কিছুমান মানে ৰুল ব্যৱহাৰ কৰি ফটোবোৰ মাৰে আৰু ফটোবোৰ সেই তেনেকৈ ধৰণে ফটোবোৰ মাৰিলে আমি ভাল দেখোঁ আৰু ধৰি লওক আপুনি যদি এটা লেণ্ডস্কেপৰ ফটো মাৰে ফটো মাৰোঁতে আপুনি যদি বেছিকৈ লেণ্ডস্কেপটোক ফ'কাছ দিব বিচাৰিছে তেন্তে আপুনি লেণ্ডস্কেপটোৰ যিখিনি ধৰি লওক লেণ্ডস্কেপটোৰ শিল আছে আৰু লগতে সূৰ্য্যৰ পোহৰ আছে বা ছাইডে ছাইডে আপোনাৰ গছ গছনিও আছে আপুনি যদি গছ গছনিখিনিক বেছিকৈ ফ'কাছ দিব বিছাৰিছে তেন্তে বেছিভাগ মানে ছিক্সটি পাৰ্চেণ্ট আপুনি গছ গছনিখিনিকেই ফটোটো তুলি বাকী ফ'ৰ্টি পাৰ্চেণ্ট আপুনি কেমেৰাৰ যিখন লেন্স আছে তাৰ তাৰ পৰা ফ'ৰ্টি পাৰ্চেণ্টহে আপুনি বাকীখিনি কভাৰ কৰক তেতিয়া আপুনি ফ'কাছটো গছ গছনিখিনিক বেছিকৈ দিব পাৰিব আৰু যদি আপুনি শিলখিনিক যদি বেছিকৈ আপুনি দিব বিচাৰে ফ'কাছ তেতিয়া আপুনি শিলখিনিক ছিক্সটি পাৰ্চেণ্ট কৰি বাকিখিনি ফ'ৰ্টি পাৰ্চেণ্টত তুলিলে ফটোখন ভাল দেখা যায় থিক তেনেকৈ আমি যদি পৰ্ট্ৰেইট ফটো এখন তুলোঁ আপোনাৰ বেকগ্ৰাউণ্ডটো ব্লাৰ হৈ থাকে কিছুমান কেমেৰাৰ কেমেৰা লেঞ্চে মানে ব বেকগ্ৰাউণ্ডটো ব্লাৰ কৰিবলৈ কিছুমান ইলেক্ট্ৰনিক বা কিছুমান ডি এছ এল আৰত আছে তেওঁলোকে অপ্টিকেল ইমেজৰ যি ফেচিলিটি তেওঁলোকে সেইটো পালন নকৰে আৰু তেওঁলোকে পালন কৰে ডিজিটেল যি জুম ফ'কাছ যি আছে সেই সেইটো ব্যৱহাৰ কৰে কিন্তু আমি অপ্টিকেল যি জুম লেঞ্চৰ যি সুবিধা আছে সেইটো লৈ ফটোটো মাৰোঁ তেতিয়া পৰ্ট্ৰেইটটো ফটোটো ধুনীয়া হয় আৰু ভালকৈ ফ'কাছত আহে কেমেৰা এটা ভাল বুলি ক'বলৈ হ'লে লেঞ্চখনৰ গুৰুত্ব সবচে বেছি আৰু কেমেৰাটো ভাল হ'ব লাগিবই কিন্তু লেঞ্চখনৰ গুৰুত্বটো চ সকলোতকৈ বেছি যদি আপুনি জুম লেঞ্চখন লয় দূৰৰ ফটোবোৰ আপুনি দূৰত থকা অবজেক্টবোৰ ফটো তুলিব পাৰি আৰু যদি আপুনি ওচৰত থকা মানুহবিলাক বা অবজেক্ট এটাৰ ফটো যদি তুলিব বিচাৰে তেন্তে আপুনি সৰু সৰু লেঞ্চ পোৱা যায় ধৰি লওক ফিফটিন এম এমৰ পৰা ফিফটি এম এমৰ ভিতৰত লেঞ্চ পোৱা যায় বা এনে টুডা টু হাণ্ড্ৰেড এম এমৰ লেঞ্চ পোৱা যায় সেনেকুৱা ধৰণৰ আপুনি লেঞ্চ ব্যৱহাৰ কৰিব পাৰে ইয়াৰ উপৰিও আপুনি যদি এজন প্ৰফেশ্যনেল ফটোগ্ৰাফাৰ হিচাপে যদি নিজকে আপুনি আগবঢ়াব বিচাৰে তেন্তে আপুনি ফটোগ্ৰাফী নো কি হয় সেইটোতো জানিব লাগিবই তাৰ ওপৰত আপুনি ফটো এখন তুলিলে কি অনুভৱ হয় বা ফটোগ ফটোখনে আপোনাক ফটোখন চাওঁতে আপোনাৰ কি অনুভৱ হৈছে বা তেওঁলোক বা অডিয়েঞ্চে দেখি ফটোখন কোনটো বিষয়ত ফ'কাছ কৰিব পাৰিছে সেইটো কথা আপুনি বেছিকৈ গুৰুত্ব দিব লাগিব সেইখিনি লাহে লাহে আপোনাৰ অভিজ্ঞতাৰ পৰা আপুনি লাহে লাহে গম পাব আৰু বিশেষকৈ ফটো যেতিয়া মৰা হয় ফটো মৰাৰ পাছত ইয়াৰ প্ৰচেছিং হিচাপে আমি এডিটিঙত লৈ যাওঁ এডিটিঙত ল'লে কিছুমান কালাৰ কাৰেকশ্যন কৰিবলগা থাকে কিছুমান ক্ষেত্ৰত যদি আপুনি লাইটিং কম হৈছে আৰ্টিফিচিয়েল লাইট দি আপুনি তাৰ ফটোখনৰ যি সৌন্দৰ্য্যতা তাৰ বঢ়াই দিব পাৰে ইয়াৰ লগতে ফটোখনত যদি কিছুমান ক্ৰেক আহি যায় কিছুমান ক্ষেত্ৰত ক'ৰবাত এটা পইণ্টত লাইট বেছি হৈ যায় বা ক'ৰবাত দিবলগাও হয় কালাৰ দিবলগা হয় সেইখিনি যদি আপুনি ফটোশ্বপ যি ছফ্টৱেৰ আছে তাত আপুনি ঠিক কৰি ল'ব পাৰে বা বেলেগ ধৰণৰ ছফ্টৱেৰো ল'ব পাৰে যেনে কৰ ধৰক ক'ৰেলড্ৰ বা ব্লেণ্ডাৰ্ছ এইবিলাকতো আপুনি নিজৰ বা কিছুমান মোবাইলত স্মাৰ্টফোনবিলাকত এই ফিচাৰ্চটো থাকে যে বা বেছিক কণ্ট্ৰলখিনি কৰিব পৰা যায় ফটোগ্ৰাফী যেতিয়া আপুনি ইনডোৰত কৰিব তেতিয়া কিছুমান লাইটিঙৰ কথা মন কৰিবলগা হয় বিশেষকৈ ফটোগ্ৰাফত কি লাইট বেকলাইট এইবিলাক কথা মন দিব লগা হয় কি লাইটটোৱে ফটোগ্ৰাফীখনৰ যি ব্ৰাইটনেছ বা যি উজ্জ্বলতা সেইখিনি বঢ়াই তোলে আৰু বাকী এই বেকলাইটৰ কামটো বহুত আছে যথেষ্ট আছে বেকলাইট নহ'লে এটা চৰিত্ৰ এটা আপুনি যদি পৰ্ট্ৰেইট ফটোগ্ৰাফী কৰিছে চৰিত্ৰ এটা বেকলাইটেদি আপুনি ফুটাই তুলিব পাৰে আৰু বিশেষকৈ আপুনি মই যেতিয়া ফটো মাৰোঁ তেতিয়া এই ফটোগ্ৰাফসমূহ আপুনি ছ'চিয়েল মিডিয়াত যে যেতিয়া শ্বেয়াৰ কৰে খুব ভালকৈ যদি আপুনি ফটো মাৰি মানুহৰ ওচৰত সমাদৃত হ'ব পাৰে আৰু মই মৰা ফটোৰ ভিতৰত বিশেষকৈ কিছুমান পৰ্ট্ৰেইট ফটো ৰাইজে ভাল পাইছে আৰু চাই সি তেওঁলোকে মনৰ ভাৱ প্ৰকাশ কৰিছে ফটো ফটোবোৰ ভাল হৈছে বুলি মোক কৈছে